আমাৰ জিলাত উপাসনা স্থান বহুত আছে যেনে দৌল দেৱালয় আছে গীৰ্জা মঠ মঠ মন্দিৰ আৰু বুদ্ধিছ টেম্পুলো আছে ঈদগাহ আছে সেইদৰে বিভিন্ন উপাসনা স্থলবোৰ আছে ইয়াৰ উপৰিও আমাৰ ইয়াৰ উপৰিও আমাৰ অসমীয়া সম্প্ৰদায় যি নামঘৰ নামঘৰৰ পৰম্পৰাও ইয়াত আছে ইয়াত বিভিন্ন ধৰণৰ নাম প্ৰসঙ্গ হয় যজ্ঞ হয় তাৰ উপৰিও ভাগৱত হয় একেখন জিলাতে হিন্দুসকলৰ মন্দিৰ ওচৰা ওচৰিকৈ মদজিদো আছে এটা আৰু খ্ৰীষ্টানৰ গীৰ্জা আছে আৰু বুদ্ধিছসকলৰ বুদ্ধিছ টেম্পুল আছে গতিকে শিৱসাগৰ জিলাখনত যিটো এটা সাম্প্ৰদায়িক মিলা প্ৰীতি সেইটো খুব সুন্দৰকৈ দেখা পোৱা যায় সেইকাৰণে মই শিৱসাগৰবাসী বুলি কৈ নিজক গৌৰৱো অনুভৱ হয় ইয়াৰ উপৰিও আমাৰ ইয়াত শিৱৰাত্ৰী খুব সুন্দৰকৈ পতা হয় ভাৰতৰ ভিতৰতে হয়তো শিৱসাগৰ জিলাৰ শিৱৰাত্ৰীৰ নাম আছে ডাঙৰ মেলা হয় চাৰি পাঁচদিনীয়া জোৰাকৈ ইয়াত শিৱৰাত্ৰী পালন কৰা হয় ডাঙৰ মেলা হয় বিভিন্ন ঠাইৰপৰা অসমৰ বাহিৰৰ ঠাইৰপৰাও বহুত ভক্তবৃন্দ আহে ইয়াত মেলা হয় মেলা চাবলৈও আহে তেওঁলোকৰ ব্যৱসায় বাণিজ্যও ইয়াত উন্নতি হয় বিভিন্ন ভক্ত আহে ভাৰতৰ বিভিন্ন স্থানৰপৰা আহে খুব ভাল লাগে এই পৰিৱেশটো আৰু আমিও প্ৰত্যেকবাৰেই যাওঁ বিভিন্ন ধৰণৰ সা সামগ্ৰী আমি ক্ৰয় কৰোঁ ভক্তি কৰোঁ শিৱদৌললৈ গৈ পুৱাতে গৈ আমি পূজা অৰ্চনাও কৰোঁ মেলা চাওঁ সেইকেইদিন এটা উৎসৱমুখৰ পৰিৱেশ হয় খুব ভাল লাগে আমাৰ ইয়াৰ উপৰিও আমাৰ ওচৰতে নামঘৰত দূৰ্গা পূজা হয় দূৰ্গা পূজাও আমাৰ দছদিনীয়াকৈ পালন কৰে নহয় দহদিনীয়া যদিও দহদিনীয়াকৈ পালন কৰা নহয় ষষ্ঠীৰপৰা আমি চাৰিদিনীয়াকৈ পালন কৰোঁ গোটেইকেইদিনে আমি খুব সুন্দৰভাৱে পূজা অৰ্চনা কৰোঁ পুৱা গৈ ভক্তি অঞ্জলি প্ৰদান কৰোঁ প্ৰত্যেকদিনাই সেইদৰে বিভিন্ন ধৰণৰ অনুষ্ঠান হয় সেই অনুষ্ঠানবিলাকত ভাগ লওঁ ইয়াৰ উপৰি সাংস্কৃতিক অনুষ্ঠানসমূহো হয় সেইবিলাকেও ল'ৰা ছোৱালী বা ডাঙৰ সকলেও যথেষ্ট সাংস্কৃতিৰ ক্ষেত্ৰত বিকাশ সাধন কৰিছে খুব ভাল লাগে আৰু একদম শেষৰ দিনা ভাচন যিটো হয় সেই ভাচনত আমি যাওঁ সেইটো এটা গোটেই বছৰটো জোৰা আমাৰ আনন্দ মনত মানে অন্তৰত লাগি থাকে সেই দিনটো কাৰণে যেন আমি অপেক্ষা কৰি থাকোঁ সেই উৎসৱ মানে খুব ভাল লাগে সেই দিনকেইটা